কোমল চাউল দৈ গাখীৰ জলপান সান্দহ গুৰি জলপান পিঠাগুৰি জলপান মাংস ভাত নিৰামিষ ভাত পইতা ভাত মাছ ভাত বেতগাজ কবি আলু বন্ধাকবি ওলকবি তৰৈ শাকৰ তৰৈ জিকা ৰঙালাও পটল কুন্দুলি অমিতা কঁঠাল কঁঠালৰ মুচি